হেল্ল' অঁ হেল্ল' মই আছোঁ আৰু কিনো কৰিম আৰু বহি আছোঁ আছে আছে চবেই আছে অঁ কচোন বাৰু তই অঁ যাম যাম

অঁ কৈ যাচোন অঁ হ'ব হ'ব ভালে লাগিব দিয়া অঁ অঁ অঁ মই লৈ যাম সিহঁতকো লৈ যাম বাৰু অঁ কৈ যা অঁ ভালেই লাগিব তাত পিকনিক খালে অঁ হ'ব হ'ব মই লৈ যাম মই কিবা এটা বনাই লৈ যাম তই চিন্তাই নকৰিবি মই লা পানী লৈ যাম তাতে আৰু নদী কিনাৰত ধনশিৰি কিনাৰতে বহি পেলাই ধুনীয়াকৈ পিকনিক খাম পিকনিক খায়ো ভাল লাগিব মাছ ধৰিও ভাল লাগিব অঁ শুনিছোঁ বাৰু মই গম নাপাওঁ অঁ তাতে মই কাপোৰ কানিও লৈ যাম তাতে জাকৈও মাৰিম জাকৈ চাকৈ লৈ যাম অঁ বাৰু হ'ব ভাল কাপোৰে পিন্ধি যাম আৰু মই কাপোৰ কানিও লৈ যাম জাকৈও লৈ যাম আৰু তাতে মাছো মাৰিম আমি চবেই মিলি পেলাই ফটো চটোও মাৰিম দেই ভাল লাগিব ন হ'ব সবে মিলি জুলি মাৰিম অঁ হ'ব দিয়া বহুত ল'ৰা আছে ন

হ'ব হ'ব মই সুধি যাম বাৰু মাকে পাপাকে আমি দুইজনীয়ে এটা এটা পটাই ল'ম কৈ যা অঁ হ'ব হ'ব মই চবকে কৈ যাম চবৰ কথাই কৈ যাম অঁ আমি গৈয়ে আছোঁ ওলাই তই চিন্তা নকৰিবি